আমাৰ অঞ্চলৰ স্থানীয় শিল্পীসকলে শিল্পকলাৰ লৈ সিহঁতে নাচ গান আৰু বিভিন্ন গীতমাতেৰে তেওঁলোকে প্ৰচাৰ চলায় যেনেকৈ ক্লাবঘৰত তেনেকৈ তেওঁলোকে নৃত্য গীত আদিৰে খোল তাল বজাই প্ৰচাৰ চলায় এন জি অ' ৰ জৰিয়তেও তেওঁলোকে প্ৰচাৰ চলায় আৰু বিভিন্ন গীতমাত পৰিৱেশন কৰিবৰ কাৰণে পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকক নিমন্ত্ৰণ কৰা হয় তেনেকৈও তেওঁলোকে প্ৰচাৰ চলায় গোট বিভিন্ন সংগঠন গোট আদিও প্ৰতিষ্ঠানেও তেওঁলোকক নিমন্ত্ৰণ জনায় তেওঁলোকৰ মানে